বন্ধুৰ লগত বাইক চলাই কটোৱা এটা দিন সদায় স্মৰণীয় হৈ থাকে সেইদিনা ৰাতিপুৱাই আমি দুয়োয়ে ঠিক কৰিছিলোঁ যে অলপ দূৰলৈ ৰাইডত যাম পিছদিনাই সূৰ্য উদয় হোৱাৰ আগতেই দুয়োজনে ততাতৈয়াকৈ তৈয়াৰ হৈ বাইকখনত প সকলো ধৰণৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ বান্ধি ল'লোঁ তাৰপিছত আমি যাত্ৰা আৰম্ভ কৰিলোঁ শীতল পুৱা বতাহৰ সৈতে বাইক চলাই যাবলৈ শুদ্ধ পথৰ প্ৰকৃতিৰ দৃশ্যবোৰ উপভোগ কৰাই এক অলেখ অভিজ্ঞতা আছিল পথত অলপ সময়তে অলপ সময়তে বিৰণি লৈ বিৰতি লৈ এজনৰ লগত অন্যজনৰ আদ্দা চলিছিল মাজে মাজে ক'ৰবাত ৰৈ গৰম চাহৰ চুমুকত এটি দুইটি ব্ৰেকফাষ্টৰ মজাই বেলেগ পথৰ দৰিদ্ৰ লোকজনৰ সান্নিধ্য পাই তেওঁলোকৰ কথা শুনিও অলেখ আনন্দ পোৱা গৈছিল আমি দুয়ো অতি ফূৰ্তিৰে বহুত দূৰ গৈ পালোঁ বাটৰ মাজতে বহুত ঠাই দেখা গ'ল চহৰৰ ব্যস্ততা গ্ৰাম্য অঞ্চলৰ শান্ত বায়ু আৰু পথ পাহাৰ নদীৰ সৌন্দৰ্য এই সকলোৱে আমাক মুহি তুলিছিল প্ৰতিটো মুহূৰ্তত ছবিসমূহ তুলি স্মৃতি সংৰক্ষণৰ চেষ্টা কৰিছিলোঁ বিয়লি সময়ত এটা নিদাৰুণ সৌন্দৰ্যপূৰ্ণ ঠাইৰে ঠাইত সূৰ্য অস্ত যোৱা মনোমোহা দৃশ্যটো চাই আমি এক সুন্দৰ অভিজ্ঞতা লাভ কৰিছিলোঁ বাৰ্তালাপৰ মাজেৰে আৰু এক আৰু একে অংশত থকা পেটৰ আনন্দদায়ক ভোজন কৰি গ্ৰহ ঘৰলৈ উভতি আহিলোঁ এই দিনটো আমাৰ বাবে চিৰস্মৰণীয় হৈ থাকিব দিনটোত হোৱা ঘটনাবোৰ ঘটনাসমূহ আগৰ অধিক উজ্জ্বল লাগিছিল বন্ধুৰ লগত কটোৱা এই দিনটো যেন মোৰ বাবে সদায় স্মৰণীয় বাইকত যোৱা এইটো ৰাইডত যোৱা